কিছুমান ৰেচিপি সকলোৰে বাবে কঠিন নহ'বও পাৰে কিন্তু মোৰ বাবে কঠিন হয় সেইবোৰ যেনেধৰণে মাছৰ তৰকাৰী বনোৱাটো মোৰ মায়ে খুব ভাল বনায় কিন্তু মই এতিয়ালৈকে মাছৰ তৰকাৰী বনাই পোৱা নাই আৰু মাছ মই ভাজিও পোৱা নাই কাৰণ মাছ মাছ ভাজিবলৈ মই নাজানোঁ মোৰ ভয় লাগে আৰু মই এতিয়ালৈ সেকাৰণে বনাই পোৱা নাই আৰু হাঁহৰ মাংস সকলোয়েই খুব ধুনীয়াকৈ বনাই কিন্তু মই এতিয়ালৈকে হাঁহৰ মাংস বনাই পোৱা নাই আৰু লগতে ছাগলীৰ মাংসটো মই এতিয়ালৈ বনাই পোৱানাই কাৰণ ছাগলীৰ মাংসটো মই জনামতে সকলোয়ে বনাব নাজানে বুলিয়েই কয় কাৰণ কিছুমানে বনালে অকণমান গোন্ধ ওলায় বুলি কয় আৰু সেইবাবে মই এতিয়ালৈকে চেষ্টা কৰা নাই বনাবলৈ কিন্তু পিছলৈ মই বনাম বুলি ভাবিছোঁ মই চেষ্টা কৰি চাম ছাগলীৰ মাংসও বনাবলৈ কাৰণে